মানুহে পাহাৰীয়া ঠাইলৈ গৈ ভাল পায় কলে পাহাৰীয়া একা বেকা ৰাস্তা আৰু পাহাৰত ঠাণ্ডা মনোমোহা পৰিৱেশ পাহাৰৰ পৰিৱেশ চাই ভাল পায়

পাহাৰীয়া জেগাবিলাক থাকি ভাল পায় আৰু কেও ফালে দি মানে মনোমোহা পৰিৱেশ একা বেকা ৰাস্তাইদি গৈ মানুহে ঠাণ্ডা পৰিৱেশ পায় সেইটো কাৰণেই মানুহে গৈ পেলাই ভাল পায়